মই বাইক চলাওঁ আৰু মই বাইক লৈ বৰ্তমান অহা যোৱা বা ঘূৰা ফুৰা কৰোঁ আৰু বহুত দূৰলৈ ফুৰিবলৈ গৈছোঁ ধেমাজি ডিব্ৰুগড় শিৱসাগৰ এনেকৈও বহুত জেগা ফুৰিবলৈ গৈছোঁ আৰু এতিয়া পেট্ৰলৰ দাম বঢ়াৰ কাৰণে এতিয়া ফুৰিবলৈ অলপ অসুবিধা হয় আৰু একেবিলাক জেগালৈ যাবলৈ মনো নাযায় আৰু পেট্ৰলৰ দাম বঢ়াৰ কাৰণে যাবলৈ অলপ অসুবিধা হয় কিন্তু লগৰ ল'ৰাবিলাকে যদি কয় যে নতুন বাইক ক'ৰবাত ফুৰি আহোঁ তেতিয়াহ'লে যাওঁ আৰু বাইকত পেট্ৰল পুৰিলে আমাৰ বায়ু প্ৰদূষণ হয় সেইকাৰণে এতিয়া নতুনকৈ ই ৰিক্সা বা বেটেৰী স্কুটি সেনেকৈ ওলাইছে যদি নতুনকৈ ভাল বাইক ওলায় তেতিয়া ল'ম বুলি ভাবিছোঁ আৰু ঘৰৰ ওচৰতে আমাৰ খুৰা এজনে টেম্পু চলাইছিলে বায়ু প্ৰদূষণ হয় কাৰণে এতিয়া বৰ্তমান টমটম চলায়